আমাৰ নগাওঁ জিলাত যিবোৰ উপলব্ধ স্থানীয় পৰিবহন বিকল্প আছে সেইবোৰৰ ভিতৰত পৰে টেম্পু চলে ইয়াতে তাৰপিছত টমটম চলে মানে ইলেক্ট্ৰিক ৰিক্সা তাৰপিছত মেজিকবোৰ চলে তাৰপিছত ৰিক্সা আৰু বিভিন্ন নিজৰ নিজৰ গাড়ীসমূহ প্ৰচল মানে চলি থাকে আৰু ইয়াতে আৰু এই বিকল্পবোৰৰ তাত বাস কৰা লোকৰ দৈনন্দিন জীৱনত ভাল পৰিমাণেই ইয়াতে প্ৰভাৱ পেলাইছে কাৰণ কি ইয়াতে আমাৰ চাব গ'লে আমাৰ যোনখিনি অসমীয়া মানুহ তেওঁলোকে কেতিয়াও আগবাঢ়ি নাহে আৰু এতিয়া বৰ্তমান সময়ত এইটো দেখিবলৈ পোৱা গৈছে যে সেই মানুহখিনিও ওলাই আহিছে আৰু ওলাই আহি পেলাই গোটেই দিনৰ দিনটো খাটি ক খাটি তেওঁলোকৰ যোনটো দৈনন্দিন জীৱন সেইটো জীৱন যাপন কৰিব পাৰিছে আৰু সেই সিহঁতে তেওঁলোক ওলাই অহাৰ ফলত আমাৰ যোনখিনি মানুহ সেই মানুহখিনিয়ে যাতায়াত কৰিব কাৰণে সুবিধা লাভ কৰিছে আৰু ঠিক তেনেদৰে যেনেকৈ গোটেই জিলাখনত এই আহ যাহৰ যোনটো ব্যৱস্থা বিকল্পসমূহে বহুত পৰিমাণৰূপে সহায় সহযোগিতা আগবঢ়াইছে যাৰ বাবে আমাৰ নৰ্মেল মানুহখিনিয়েও নিজৰ দৈনন্দিন যিবোৰ কাম কাজ সেইবোৰ কাম কাজৰ কাৰণে সহায় হৈছে